যিহেতু আগতে সৰুকালত শিশু আলোচনী পঢ়িছিলোঁ সেইখন হৈছে সঁফুৰা সঁফুৰা এখন শিশুসকলৰ বাবে এখন উপযোগী আলোচনী মাহেকীয়া আলোচনী সেই সঁফুৰাখনত শিশুসকলক আকৰ্ষণ কৰিবপৰা বহুকেইটা দিশ জড়িত হৈ থাকে শিশুসকলক সকলৰ দ্বাৰা কৌতুহল প্ৰশ্ন প্ৰশ্ন কৰে যে কি হ'ব কি হ'ব ভাবি সেই প্ৰশ্নটো উত্তৰ কি হ'ব সেইটো ভাবি এটা শিতান থাকে সাধাৰণ জ্ঞান বা সেই সাধাৰণ জ্ঞান বা সাম্প্ৰতিক বৰ্তমান সময়ত কি সংঘটিত হৈ আছে বা কেনেদৰে সংঘটিত হৈ আছে সেইবোৰ ঘটনাসমূহৰ এটা শিতান থাকে তো শিশুসকলৰ উপযোগীকৈ ফুলনি নামৰ এটা শিতান আছে তাত শিশু উপযোগীকৈ গল্প সাধু তাৰ চমু ৰচনা ৰচনা শিতান এটা আগবঢ়োৱা হয় আৰু ঘৰত কাম কৰিবলৈ কাম দিছোঁ ঘৰত কৰিবলগীয়া কাম দিয়ে যেনে সাঁথৰ বুদ্ধি বুদ্ধিমত্তা খেল শব্দ শৃংখল আদি কিছুমান শিতানো আগবঢ়োৱা আমি দেখিবলৈ পোৱা যায় তাৰপৰা ৰগৰ হিচাপে এটা শিতান আগবঢ়ায় যদি আমি চাওঁ বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা কেনে বুলি হয় এতিয়া বৰ্তমান সময়ত মানুহৰ যিহেতু কিতাপ পঢ়াৰ প্ৰতি বা শিশুসকলক হওক বা বৰ্তমান সময়ত ইলেক্ট্ৰনিক মাধ্যম বা ছ'চিয়েল মিডিয়াৰ যুগত মানুহবিলাক প্ৰায় সেই আলোচনীসমূহে হওক বা কিতাপৰ লগত সংযুক্তি প্ৰায় কমি আহিছে যদি আমি সেই অভিভাৱকসকলক বুজাই পৰাই কিতাপৰ প্ৰতি আকৰ্ষিত কৰি সেই শিশুসকলক উপযোগী সেই আলোচনীসমূহ পঢ়িবলৈ দিয়া হয় তেতিয়া তেওঁলোকৰ বাবে তেওঁলোকৰ ভৱিষ্যতে উপযোগী হোৱাৰ লগতে তেওঁলোকৰ সেই সেই আলোচনীখনৰপৰা বহুকেইটা দিশ দিশ মানে শিকিব পাৰিব আৰু ইয়াৰ উপৰিও কিছু সংখ্যক লোকেতো যে সেইটো আগৰেপৰা পঢ়িয়ে আহিছে বা পঢ়ি থাকে আৰু ইয়াৰ জনপ্ৰিয়তা বহুত বেছি পৰিমাণে আমি দেখিবলৈ পোৱা যায় আৰু ভাষাটো শিকাৰ ক্ষেত্ৰত আৰু ভাষাৰ শিকাৰ ক্ষেত্ৰত যদি চাওঁ সেই আলোচনীখনৰ যিসমূহ দিশ থাকে সেই দিশসমূহে ভাষাটো শুদ্ধকৈ উচ্চাৰণ কৰাই হওক বা সকলো ক্ষেত্ৰতে ৰাখিবলৈ পঢ়িবলৈ ক্ষেত্ৰতেই হওক বা মনত এটা কৌতুহল ভাৱ সৃষ্টি কৰা ক্ষেত্ৰতেই হওক বা সাধাৰণ জ্ঞানৰ কথা জানিবলগীয়া ক্ষেত্ৰতেই হওক বা যিবিলাক গল্প অনুবাদ গল্প থাকে বা চমু ৰচনা শিতান থাকে চমু সৰু সৰুকৈ যিসমূহ ৰচনা প্ৰকাশ কৰে সেইসমূহৰ পাওঁ বা ঘৰত যিসমূহ সাঁথৰ বা যুক্তি বুদ্ধি খেল শব্দ শৃংখল মিলাবলৈ দিয়া হয় তাৰ দ্বাৰাই শিশুসকল বহুত উপযোগী মানে তেওঁলোকৰ তেওঁলোকেও অসমীয়া ভাষাটো শিকাৰ ক্ষেত্ৰত বহুতখিনি মানে সুবিধা হ'ব বা ধৰা হওক ভাষাটোৰ ক্ষেত্ৰতে যেতিয়া সাঁথৰ এটা চোৱা যিহেতু আজিকালি সাঁথৰ প্ৰায় কমি আহিছে বা সেই সাঁথৰসমূহৰ প্ৰাচীনতা সম্পৰ্কে জনা হ'ল বা ভাষাটো সম্পৰ্কে শিকা হ'ল সেই সম্পৰ্কত শিশু আলোচনী সময়ে শিশুসকলক শিক্ষাত বা বহুতখিনি সহায় কৰা আমি দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও আমি যদি চাওঁ শিশুসকলে সেই সৰুৰপৰা পঢ়াৰ যিটো ধাউতি সেই ধাউতি সেই আলোচনীসমূহৰ দ্বাৰাই শিকিব শিকাব পাৰি বা ছ'চিয়েল মিডিয়াৰপৰা আঁতৰিও যে তেওঁলোকক সেই কিতাপসমূহ দিব লাগে ভাষাটো শিকাৰ লগতে তাৰপৰা ভাষাটো দুআষাৰ ক'বপৰা বা নিজে চিন্তা কৰিবপৰা সেই সেইসমূহ দিশ মানে সেই শিশু আলোচনীখনৰপৰা আমি জানিব পাৰোঁ তাৰ উপৰিও যদি আমি চাওঁ ভাষাটো শুদ্ধকৈ ক'ব ক্ষেত্ৰতে সৰুৰপৰাই ল'ৰা ছোৱালীক হওক বা শিশুসকলেই হওক বা সদায় চেষ্টা কৰিব লাগে সেই আলোচনীসমূহে যথেষ্ট সহায় কৰিছে বুলি আমি ক'ব পাৰোঁ